কৃষি সম্পূৰ্ণৰূপে বতৰৰ ওপৰত নিৰ্ভৰশীল যদিও বৰ্তমান অধুনিক প্ৰযুক্তিবিদ্যাৰ সময়ত নতুন নতুন যন্ত্ৰ আৱিষ্কাৰ হৈছে এই যন্ত্ৰসমূহৰ জড়িয়তে আমি বতৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ো কৃষি কাৰ্য কৰিব পাৰোঁ আৰু তাৰ পৰা সুফলো লাভ কৰিব পাৰোঁ বৰ্তমান সময়ত কৃষিবোৰ নষ্ট হ'লেও লোকচান নহয় ইয়াৰে কাৰণ হৈছে বৰ্তমান সময়ত ভাৰত চৰকাৰে কৃষিৰ ওপৰত বীমা আচঁনি কৰিছে গতিকে কৃষিসমূহ যদি নষ্ট হৈ যায়ো তেতিয়া হ'লেও আমি কৃষিৰ ওপৰত কৰা বীমা আচঁনিৰ জড়িয়তে কৃষিৰ নামত খৰচ কৰা টকাখিনি ঘূৰাই পাম গতিকে কৃষিবোৰ নষ্ট হৈ গ'লেও ভয় কৰিবলগীয়া নাথাকে